অঁ হেল্ল' কওকচোন অঁ হয় হয় হয় কওকচোন অঁ ঠিক আছে আপুনি তামোলৰ খেতি কৰিব বিচাৰিছে ন তামোলৰ খেতি মানে প্ৰথমতে তুমি তামোলৰতো পুলিটো নিশ্চয় আছে তোমাৰ বা যদিও নাই আমাৰ ওচৰত পাব বাৰু তামোলৰ মানে তুমি প্ৰায় ছফুট আঁতৰত এটা এটা পুলি ৰুব লাগিব গাঁতটো ধৰক স্কুৱাৰ ফুট মানে এফুট এফুট বহল কৰি দহ এক ফুট হ'ব তাৰপিছত আপোনাৰ পচন সাৰ অলপ দিব পচন সাৰ দি পিনি তামোলৰ খেতিটো পুলিটো মানে ৰ'ব এতিয়া চ'ত আৰু বহাগ মাহত তামোলৰ পুলিটো ৰোৱাটো বেছি ভাল মানে খেতিটো এই তামোল পুলিটো বাচিব মানে এতিয়া ভাল ছিজন আছে এতিয়া তামোলৰ কেজি মানে আপোনাৰ ত্ৰিছ টকা পঁয়ত্ৰিছ টকা হৈ আছে তামোলৰ খেতিটোতো লাভজনক খেতি সাত বছৰ ছবছৰৰ পিছত তোমাৰ তামোলৰ পুলিটোৰ পৰা গুটি পাবা তুমি ফচলটো পাবা আৰু সেইটোৱেই কথাটো আৰু কি হ'ল তামোলটো মানে অলপমান তুমি চাই ল'বা যিটো ডাঙৰ তামোল ডাঙৰ ডাঙৰ তামোলটোৰ পৰা পুলিটো পচোৱাটো ভাল তাৰমানে বীজটো যদি সাৰটো মানে ৰাসায়নিক সাৰ তুমি বিশেষ প্ৰয়োগ নকৰিবাই আজিকালি ৰাসায়নিক সাৰটো এনেও বন্ধ কৰিছেই গতিকেলৈ তুমি গোবৰ জাবৰ এনেকুৱা পেলনীয়া বস্তু আৰু মানে ছফুট আঁতৰত আঁতৰত পুলি ৰুবা নহয় মাজে মাজে নলা মাৰি দিবা যাতে পানীটো ৰৈ নাথাকে সেনেধৰণত মানে অঁ অঁ ঠিক আছে ঠিক আছে আকৌ